মই ৰেচিপিবোৰ হুবহু অনুসৰণ কেতিয়াবা কৰোঁ কেতিয়াবা নকৰোঁ লোকৰ বনোৱা খাদ্য অনুসৰণ কৰিলে কেতিয়াবা মোৰ হাতত সেইটো টেষ্ট নহ'বও পাৰে কেতিয়া টেষ্ট কেতিয়াবা উঠেও আৰু কেতিয়াবা মই তেওঁলোকৰ সোৱাদ অনুসৰি সলনি কৰিবলৈয়ো চেষ্টা কৰোঁ সদায় তেওঁলোকক ল'ৰাই কেতিয়াবা কয় মা মই এইটো খাই ভাল পাওঁ কেতিয়াবা মানুহজনে কয় এইটো বনাবা কেতিয়াবা বনাই দিওঁ কেতিয়াবা সেইটো মতেই তেওঁলোকে বিচৰা মতে টেষ্টটো কেতিয়াবা হয় কেতিয়াবা নহয় আৰু সদায় ধৰক যিটো বস্তু বনাবলৈ কয় সেই বস্তুটো নিজে কেতিয়াবা বনাবলৈ নাজানিলেও চেষ্টা কৰোঁ নিজেই বনাই চেষ্টা কৰোঁ কেতিয়াবা ইউটিউবত চায়ো চেষ্টা কৰোঁ আৰু প্ৰত্যেকটো বস্তুৱে যে মানুহৰ ঘৰ এখনত থাকিব সেইটো নহয় কেতিয়াবা ঘৰত থকা বস্তুখিনিয়েই বনাই দিওঁ তেতিয়া কমপ্লেইন কৰে মা এইটো কিয় বনালা এইটো তেনেকুৱা হোৱা নাই কেতিয়াবা আকৌ সেইটো কথা নুশুনিবলৈকে কেতিয়াবা লিষ্ট এখনো বনাই লওঁ সেই লিষ্টৰ মতে বজাৰৰ পৰা বস্তুখিনি কিনি আনি বনাবলৈয়ো চেষ্টা কৰোঁ কেতিয়াবা ধৰি লওক কোনোবা এদিন একেবাৰে ধুনীয়াকৈ হুবহু একেবাৰে হুবহু ধুনীয়া হৈ যায় যেনেকুৱা হ'ব লাগে তেনেকুৱাই হয় কেতিয়াবা সেইটো মতে টেষ্টটো নুঠে নুঠিলে মনত ভালেই লাগে কিন্তু তেও নুঠিলে মনত বৰ দুখ লাগে কিন্তু যেতিয়া তেওঁলোকে কয় মা এইটো খাবলৈ অকমান বেলেগ হৈছে অকণমান ভাল হ'ব লাগিছিলে তেতিয়া মনত দুখ লাগে অকণমান তথাপিও আকৌ এবাৰ চেষ্টা কৰোঁ